অঁ ভাল তোমাৰ ভাল ৰাস তাকেহে আমাৰ ইয়াতে চাব লাগিব তে তুমি ক'ত চাম বুলি ভাবিছাঁ অঁ অঁ আহিবা আহিবা আমাৰ ইয়াত এইয়া আগৰ ৰাধা লোৱা ছোৱালীজনী চিনি পোৱা

অঁ তাই আকৌ এইবাৰ ৰাধা ল'লে নহয় ভাল কৰিছে হ'লেও সিমান এটা হেৰি নালাগে আৰু এইবাৰ বেলেগ এজনীক দিব লাগিছিলে নহয় জানো বাৰু অঁ অঁ আহিবা চাবলৈ ভাওবোৰ ঠিকে কৰে বাৰু হেৰি এনেই বাকীবোৰ সৰু কৃষ্ণ সেই ল'ৰাজনে এই দধি মথনৰ সি যে বৰ ধুনীয়া পাৰ্ট কৰে অঁ অঁ তোমালোকৰ মাহঁতে ক'ত চাব অঁ কি অঁ আগতীয়াকৈ ফোন কৰিবা টিকটো আকৌ কনফাৰ্ম কৰি ল'ব লাগিব নহয় দেই তাৰ পাছতে হেৰি নহয় কোন কোন আহিবা তোমালোকৰ তাৰপৰা অঁ অঁ ঠিক আছে বাৰু হ'ব দিয়া হেৰি কৰিবা আহিবা দেই তাৰ পিছত হেৰি নহয় আছো আছো তাৰ পিছত হেৰি নহয় তুমি এইবাৰ ৰাসৰ পাৰ্ট নল'লা নেকি যোৱাবাৰ লৈছিলা হয় নাই

তুমি ইমান ধুনীয়া পাৰ্ট গোৱা আমাৰ ইয়াতে গাব পাৰিলাহেঁতেন আহিবা আহিবা ৰাসতে আহিবা অঁ হয় সেইটো বাৰু আমাৰ ইয়াত ৰাস ভালেই হয় বাৰু বেয়া নহয় তাৰ পিছত এনেই মোৰ বিশেষকৈ ভাল লাগে কোনকণ জানা দধি মথনত কৃষ্ণৰ দৃশ্যটো বৰ ভাল লাগে আৰু যোৱা যোৱা যোৱাবাৰ কংসটো কিমান ধুনীয়া লাগিছিলে আমাৰ ইয়াত ৰাস এইবাৰ সেইজনকে দিছে অঁ মানে যোৱাবাৰ মানুহখিনিয়ে চাই বহুত ভাল পালে ছেকেণ্ড ডে দিনাখন ভাল হয় মানে ফাৰ্ষ্ট ডে দিনাখনত অলপ বস্তুবোৰ হেৰি কৰি মেলি থাকোঁতে মানে ধৰা আৰম্ভ কৰাও দেৰি হয় আৰু মানে প্ৰথমদিনাখন অকণ হেৰি এটা লাগি থাকেনে নাথাকে সেইকাৰণে ছেকেণ্ড এই ভাল ভাওৰীয়াকেইটা মানে ছেকেণ্ড ডে দিনাখন পেলাই দিয়ে তোমালোক আহিলে ছেকেণ্ড ডে চাবলৈ আহিবা অঁ ঠিক আছে ছেকেণ্ড ডে দিনাখনে আহিবা অঁ দেই অঁ অঁ ঠিক আছে অঁ ঠিক আছে ঠিক আছে অঁ